আমাৰ জীৱ জন্তুবিলাকৰ যত্ন ময়ে লওঁ কাৰণ ঘৰত ময়েই থাকোঁ জীৱ জন্তুবিলাকৰ যত্ন নিজেই ল'ব লাগে মানুহজন কামলৈ যায় ল'ৰা ছোৱালীবিলাক স্কুল যায় জীৱ জন্তুবিলাকৰ চাফ চিকুণ চব ময়েই কৰোঁ গৰু গোহালি চফা কৰোঁ গাহৰি দানা দিওঁ গৰু গোবৰবিলাক শাকত দিওঁ শাক পাচলি কৰোঁ তাঁত দি দিওঁ গোবিলাক সাৰি পুচি ধুনীয়াকৈ থওঁ ৰাতিপুৱা গৰুবিলাক মেলি পঠিয়াওঁ আকৌ আহিলে মই বান্ধো অহাৰ আগত চাফ চিকুণ কৰি লওঁ সাৰি পুচি লওঁ গঁৰালটো গৰু গাহৰিবিলাকৰ যত্ন ময়েই লওঁ গাহৰি পোৱালিবিলাকক মই দানা দিওঁ সময়মতে দানা দিওঁ দানা খুৱাওঁ তাৰপৰা গধূলি দুপৰীয়া ৰাতিপুৱা মেলি দিওঁ আকৌ দুপৰীয়া আহিলে দানা দি বান্ধো কুকুৰাবিলাকৰ যত্নও তেনেকৈ লওঁ কুকুৰাবিলাক ৰাতিপুৱা উলিয়াই দিওঁ গঁৰালবিলাক সাৰি চাফা কৰোঁ তাত পাউদাৰ ছটিয়াই দিওঁ হুমি নহ'বলৈ তেনেদৰে চফা কৰোঁ কুকুৰাবিলাক ধুনীয়াকৈ ৰাতিপুৱা মেলি চাউল দিওঁ হাঁহবিলাকক দানা দিওঁ মেলি পঠিয়াওঁ আকৌ দুপৰীয়া আহিলে ময়েই দানা দিওঁ গৰু আহিলে বান্ধো কুকুৰাবিলাকক চাউল তাউল দি মেলি গঁৰালবিলাক ধুনীয়াকৈ সাৰি দিওঁ হুমি হ'লে ধুনীয়াকৈ পাউদাৰ ছটিয়াই দিওঁ মই সকলো যত্ন লওঁ গাহৰি পুহোঁ মই গাহৰি ময়েই যত্ন লওঁ কুকুৰাবিলাক ধুনীয়াকৈ গঁৰালবিলাক সাৰি চাফ চিকুণ কৰি সকলো ময়েই চাফা কৰোঁ ল'ৰাবিলাক স্কুললৈ যায় মানুহজনে কেতিয়াবা চাই কামলৈ নগ'লে কামলৈ গ'লে তেওঁ চাব নোৱাৰে সেই গতিকে চব ময়েই চাওঁ গৰুবিলাক ধুনীয়াকৈ ৰাতিপুৱা গাখীৰ খীৰাওঁ তাৰ পৰা ল'ৰা ছোৱালীক খুৱাওঁ তাৰপৰা গৰু গোহালিবিলাক সাৰি দিওঁ ধুনীয়াকৈ গোবৰবিলাক শাকনিত দিওঁ চফা কৰি মানুহজনক বা গধূলি বান্ধিবলৈ কওঁ মানুহজনে কামলৈ নগ'লে ধুনীয়াকৈ চায় নহ'লে চব ময়েই যত্ন ল'ব লাগে কুকুৰা পোৱালিবিলাকৰ বস্তা ৰ'দত দিওঁ ধুনীয়াকৈ সাৰি পুচি তাত পাউদাৰ ছটিয়াই দিওঁ হুমি নহ'ব কাৰণে কুকুৰাবিলাকক বহুত যত্ন লওঁ মই কাৰণ যিমান যত্ন লওঁ কুকুৰাবিলাক তেনেকৈ ধুনীয়াকৈ হয় উঠে ডাঙৰ হয় তাৰপৰা বিকি পইচা লওঁ তেনেদৰে কুকুৰাবিলাক চাওঁ গধূলি হ'লে ধুনীয়াকৈ বান্ধো হাঁহ পোৱালি ভালকৈ বান্ধো ধুনীয়াকৈ থওঁ গঁৰালবিলাক চফাকৈ সাৰো সজাৰে বান্ধি থওঁ ধুনীয়াকৈ বেমাৰ নহ'বৰ কাৰণে চাফ চিকুণ কৰি ধুনীয়াকৈ ৰাখোঁ সাধাৰণতে হাঁহ কুকুৰা পোৱালি সৰুতে যিমান যত্ন লওঁ সিমান ধুনীয়া হয় ডাঙৰ হয় বেমাৰ নহয় তেনেকৈয়ে ৰাখোঁ যিমান যত্ন ল'ব পাৰোঁ সিমান ভাল হয় সেইকাৰণে মই সদায় ভালদৰে যত্ন কৰোঁ বস্তুবিলাক পুহোঁ যেনেকৈ মই চফা কৰোঁ যত্ন লওঁ সহায় কৰোঁ তেওঁলোকৰ বেমাৰ আজাৰ নহ'বলৈ ধুনীয়াকৈ ৰাখোঁ গোহালিত সদায় যাগ দিওঁ মহ নাহিবলৈ সেইকাৰণে ধুনীয়াকৈ থওঁ গৰু পোৱালি সদায় গঁৰালত বান্ধি চাফ চিকুণ কৰি ৰাখোঁ গোহালি গোবৰ জাবৰ ৰাতিপুৱাই মই চফা কৰি দিওঁ পোৱালিবিলাক ধুনীয়াকৈ চফা কৰোঁ সেইকাৰণে গোহালি মই সদায় চফা কৰি ৰাখোঁ বেমাৰ নহ'ব কাৰণে গৰু পোৱালি গোহালি ধুনীয়াকৈ ৰাখোঁ গোহালিত গোবৰ জাবৰ থাকিবলৈ নিদিওঁ গোবৰ জাবৰ থাকিলে যিমান গৰু পোৱালি বেমাৰ হ'ব পাৰে সেইকাৰণে চফাকৈ ৰাখোঁ গোহালি যিমান চফাকৈ ৰাখিব ৰাখোঁ সেইবিলাক চব ময়েই কৰোঁ ল'ৰা ছোৱালীবিলাক স্কুললৈ যায় চব যত্ন লোৱাত মই থাকোঁ সেইকাৰণে গোহালিত সদায় ধুনীয়াকৈ ৰাখোঁ চফা কৰি ৰাখোঁ গোবৰ জাবৰ শাকনিত দিওঁ শাকনিত শাক কৰোঁ তাত গৰু গোবৰ দিলে সাৰ হয় সেই শাকবিলাক খাবলৈয়ো ভাল সাৰ দিয়া গোহালি চফাকৈ সদায় ৰাখোঁ ৰাতিপুৱা গৰু মেলি দিওঁ তাৰপিছত ধুনীয়াকৈ চফা কৰোঁ তেনেদৰে চব যত্ন ময়েই লওঁ আমাৰ ঠাইখিনি গৰু থকা ঠাইবিলাক মই বহুত চফা কৰি ৰাখোঁ কাৰণ মহ ডাঁহ নাহিবলৈ পোৱালিবিলাক ভালদৰে বেমাৰ আজাৰ নহ'বলৈ বুলি ডাঙৰ দীঘল কৰোঁ ধুনীয়াকৈ ৰাখোঁ চফা কৰোঁ ৰাতিপুৱা সদায় একেবিলাক কামকে গোহালি চফা কৰোঁ গৰু দানা দিওঁ গৰু দানা বনাই দিওঁ ধুনীয়াকৈ খাবলৈ ঘাঁহ আনি দিওঁ নৰা কাটি দিওঁ চব ময়েই যত্ন লওঁ মানুহজন ঘৰত নাথাকে বাবে গৰুৰৰ হাঁহ কুকুৰাও তেনেদৰে পোৱালিতে কেঁচু খান্দি দিওঁ দানা দিওঁ এনেদৰে ৰাখোঁ তেনেদৰে ৰখাৰ বাবে কেঁচু খোৱালে সাধাৰণতে পোৱালিবিলাক সোনকালে ডাঙৰ হয় সেইকাৰণে তেনেকৈ থওঁ গৰু পোৱালিও তেনেদৰেই যত্ন লওঁ কুকুৰা পোৱালি ৰাতিপুৱা ধুনীয়াকৈ উলিয়াই দিওঁ সজাত বান্ধো পোৱালি উমনি দিওঁ উমনিৰপৰা উলিয়াই সজাত বান্ধি থওঁ তেনেদৰে ধুনীয়াকৈ চাউল দিওঁ সৰুতে কুকুৰা পোৱালিক খুন্দ চাউল দি ডাঙৰ হ'লে গোটা চাউল দিওঁ চব ধুনীয়াকৈ মই যত্ন লওঁ